হেল্ল' হয় কোনে ক'লে অঁ হয় হয় হয় কওকচোন আচ্ছা আচ্ছা

আপুনি ঠিক আছে ঠিক আছে আপুনি হেৰি ক'লৈ আহিছিলে ক'ত হেৰাইছে আপুনি টেম্পুত আহিছিল

আচ্ছা আচ্ছা অঁ আচ্ছা আচ্ছা আচ্ছা অঁ হ হ চৰি নিশ্চয় নিশ্চয় হ'ব পাৰে আচ্ছা এইটো কোন কোন জেগাটো কোন ল'কেচন কোনখিনি হ'ব বাৰু সেইখিনি কোনখিনি জেগাত আপুনি নামিছিলে হয় হয় আচ্ছা আচ্ছা আচ্ছা ঠিক আছে এনেই আপোনাৰ নামটো আচ্ছা এনেই আপুনি এই কোন হেৰিত পৰে আপোনাৰ এনেই প্ৰকৃত হেৰিটো আপোনাৰ এড্ৰেছটো কওকচোন সম্পূৰ্ণ

নিশ্চয় নিশ্চয় ঠিক আছে আপুনি এটা কাম কৰিব আপুনি এখন লিখিত এজাহাৰ আমাৰ হেৰি পুলিচ ষ্টেচনতে দি দিব আমি বাৰু এইটো ইনকোৱেৰি কৰিম আপোনাৰ কি কি ডকোমেণ্টছ হেৰাইছে আপোনাৰ যদি কিবা হেৰি আছে এইবিলাক লগত এই গাঠি দিব অঁ হয় হয় নিশ্চয় আমি যিমান পাৰোঁ সহায় কৰিব যত্ন কৰিম হয় আপুনি এটা কাম কৰিব কওক নিশ্চয় নিশ্চয় কিয় নকৰিম আমিটো আপোনালোকৰ কাৰণেই আছো ন হয় আপুনি ম'বাইলৰ ম'বাইলৰ নম্বৰ দিব আপোনাৰ যদি কিনা আগৰ ৰচিদ আছিলে হা এই মোবাইল কিনাৰ সেইখনো আপুনি পাৰিলে গাঁঠি দিব তাতে আমি কিছুমান আচ্ছা আপুনি যিমান পাৰে ট্ৰাই কৰিব তাৰ মানে সুবিধা হয় আমাৰ আজিকালি ছিষ্টেমট যিটো আপোনাৰ ৰচিদখন কিনিলে আপোনাৰ মেচিনৰ যিটো মোবাইলৰ এটা নম্বৰ দি থাকে ভিতৰত সেইটো দিয়া থাকে আপুনি বা দোকানত গৈ পেলায় যদি পাৰে যিখন দোকানৰপৰা কিনিছিলে তাৰ টু কপি এটা উলিয়াব ৰচিদৰ হেৰি এটা চাব আপুনি ট্ৰাই কৰিব সেইটো গাঁঠি দিব পাৰিলে আমাৰ সহজ হয় মানে এনকোৱাৰীটো কৰাত নিশ্চয় আপুনি কালিলৈ লিখিতভাৱে দিব আমি বাৰু আপোনাৰ হেৰিটো ৰেছপঞ্চ কৰিছোঁ আমি যিমান পাৰোঁ চেষ্টা কৰি আপোনাৰ হেৰিখিনি মানে সহযোগিতা আগবঢ়াম হা আপোনাৰ এড্ৰেছ চেড্ৰেছ সকলো সম্পূৰ্ণকৈ দিব ইয়াতে যদি আমি কিবা কাৰণত পাওঁ যাতে আপোনাক পুনৰ আমি লগ পাব পাৰোঁ হা ফোন নম্বৰ মোবাইল নম্বৰ বৰ্তমান আপুনি য'ৰপৰা কৰিছে কোন নম্বৰত আপোনাক ফোন কৰিলে আমি যোগাযোগটো আকৌ পাব পাৰোঁ হা সেইবোৰো দি দিব ডিটেইছ লিখি নিশ্চয় হ'ব আমি যিমান পাৰোঁ আপোনাক সহায় কৰিব চাম দেই অ'কে ৱেলকাম